মই এই গুৱাহাটী পা কৈছিলোঁ মোৰ এই মাজুলি মানে ৰিছাৰ্চাৰ হিচাপে মাজুলি লৈ যাম তাপা আপুনি মোক মানে এই মাজুলি বিষয় লৈ গোটেইখিনি জনাব লাগিব

মই এই কেইদিনমানৰ পাছতে যাম মই আপোনালৈ খবৰটো জনাম মই কেতিয়া যাম অ'